মোৰ বাগিছাখন হ'ল কিছু বছৰ হ'ল যেতিয়াৰ পৰা মই বাগিছাখন আৰম্ভ কৰিছিলোঁ গছবোৰ গোটাও য'ত যেনেকৈ পাওঁ কেতিয়াবা মোৰ বন্ধু বান্ধৱৰ ঘৰৰ পৰা কেতিয়াবা নাৰ্চাৰীৰ পৰা য'ত কেতিয়াবা আলহী ঘৰলৈ যাওঁ তেনেকৈ কেতিয়াবা দেখোঁ তাৰ পৰা কাটিং বা পুলি সংগ্ৰহ কৰোঁ তেওঁলোকক খুজোঁ কিছুমানে নিজে দিয়ে ভাল পাই কিছুমানে দি কেতিয়াবা কিছুমানে দিব নোখোজে এনেকৈ ইয়াৰ পৰা তাৰ পৰা গোটাই কিনে বাগিছাখন ডাঙৰ কৰিছোঁ সৰুৰ পৰা ডাঙৰ কৰিছোঁ গছবোৰ